এক জানুৱাৰী দুহেজাৰ পঁচিছ দুই ফেব্ৰুৱাৰী দুহেজাৰ তেইছ তিনি মাৰ্চ দুহেজাৰ বাইছ পাঁচ এপ্ৰিল দুহেজাৰ বিছ ছয় মে' দুহেজাৰ ওঠৰ